কৰ্মচাৰী তেনেকৈ বিশেষ আমি ৰখা নহয় আমি তাঁতৰ বিষয়ে বেছিকৈ কৰোঁ ধৰি লোৱা কোনোবা দুজনীমান শিকাইছোঁ বাৰু যিটো নাজানে কোনোবাই বৰ তুলিব নাজানে সেইটো শিকাই দিছোঁ কোনোবাই বাতি কৰিব নাজানে সেইটো এইটো পা কেনেকে দিবি বুলি শিকাইছোঁ কোনোবাই ফুল নাজানে সেইটো শিকাইছোঁ কাঠিয়ে বাচি শিকাইছোঁ সিৰশ বান্ধি শিকাইছোঁ তেনেকৈ ধৰা তাঁতখন লগোৱাটো বহুতে নাজানে আজিকালি মেচিনতে লগাই আমি বাৰু হাতেৰে টানি আগৰ ধৰণে খুটি মাৰিয়ে লগাওঁ তাতে ওচৰ চুবুৰীয়া চাৰি পাঁচজনী তেনেকৈ নজনাবোৰ শিকাই দিছোঁ আৰু তেনেকৈ আমি প্ৰশিক্ষণ দিয়া নাই হাঁহ ছাগলী ঘৰত যিমানবোৰ বস্তু আছে আমি ঘৰৰ মানুহকেইটাই আপডাল কৰোঁ আৰু কোন সময়ত কি কৰিব লাগে